এই এনেই ৰৈ আছোঁ অঁ যোৱাটো হ'ব

চাদৰ মেখেলা পিন্ধাই ভাল হ'ব চাগে

আমাৰ ঘৰলৈ আহিবি তেতিয়া অঁ তাৰপা অঁ হ'ব স্কুটি লৈ যাবি নি মই বান্ধিয়ে যাম বাৰু তই কি কৰি যাবি অঁ অঁ হ'ব বান্ধি ল'বি তই হ'ব তই খালি আহিবি আমাৰ ঘৰলৈ অঁ অঁ আৰু কোনোবা যাব নি অঁ আৰু কোনোবা যাব নেকি অঁ অঁ অঁ অঁ হ'ব হ'ব দে ঠিক আছে হ'ব দে আৰু